হেল্ল' দাদা আপোনাৰ তাতে লোকেল মাগুৰ মাছটো পোৱা যাব নেকি দামটো কওকচোন দামটো কিমান হ'ব দাদা বেছি কৈছে নহয় দামটো অলপ অলপ কমাই ক'ব পাৰিব নেকি মই মানে মই মানে অলপ বেছিকৈ ল'ম মানে ধৰি লওক আঠ ন কেজি নাই বেছি কৈছে নহয় আৰু অলপ কমাওক না মোৰ মানে বিশেষ প্ৰয়োজন হৈছিলে এই ঘৰত সকাম এখন পতা হৈছে তাত মাগুৰ মাছ দিব লাগে বোলে জানেই নহয় জানেই নহয় পূজা সংস্কাৰ বিলাকতো হয় হয়

তথাপিও অলপ চাই চিতি দিব আৰু আমিও ইমান পোন্ধৰশমান লওক পোন্ধৰশ বিশ নাই নাই নাই নাই এই আৰু জানেই নহয় কিছুমান সংস্কাৰ আছে এই লোকাচাৰ কিছুমান আছে নহয় তাতে এতিয়া পূজা এখন পাতিব লাগে তাত কেৱল মাগুৰ কেৱল মাগুৰ মাছহে প্ৰচলন হয় ব্যৱহাৰ হয় কি কথা কৈছেহে

মই মোৰ এইকেইদিন অল অলপ ব্যস্ততা আছে আপুনি দি থৈ যাব আৰু কিবা এটা লৈ ল'ব আৰু দিয়াৰ বাবদ

ঠিক আছে ঠিক আছে হ'ব দিয়ক